অঁ নামচাই পালোঁহি নি দাদা অঁ এইখনেই ন নামচাই তাকে হেৰি নহয় কিমান দূৰ হ'ল বাৰু আমাৰ ডিছটেন্সটো কিমান মান হ'ল বাৰু অঁ ভালেমান দূৰ হয় দেই পিছে এতিয়া আমাৰ ভাঢ়াটোহে কিমান হ'ল আপুনি জনাবচোন অঁ আৰু এটা কথা কিন্তু মোৰ আকৌ কেচ নাই দেই দাদা একেবাৰে কেচ অনাই নহ'ল নহয় মই গুগল পে' কৰিব পাৰিম নহ'লে ফ'নপে' অনলাইন পেইমেণ্ট কৰিম বুলি ভাবিছোঁ আজিকালিটো চব অনলাইনে চলে আপোনাক আপোনাৰ গুগল পে' এতিয়া কেনেকৈ কৰোঁ মই ফোন নম্বৰত কৰোঁ নে নহ'লে স্কেনাৰটো ইউজ কৰিব পাৰিম নহয় আপোনাৰ স্কেনাৰটোকে দি দিয়ক নহ'লে মই স্কেনাৰতে আপোনাৰ পেইমেণ্টটো কৰি দিম আচ্ছা ঠিক আছে দিয়ক